হেল্ল' হয় হয় ভালেই আপোনাৰ ভালেই কি হয় কি কৰিছেনো হয় বিহুটো আহি পাইছে বাৰু এই পিঠা চিঠা বনোৱাত লাগিছে লাগিছোঁ আৰু ঘৰতে চবে মিলি এইবাৰ এয়া আপোনাৰ নাৰিকল পিঠা তাৰপিছত ঘিলা পিঠা এই ঘিলা পিঠাটো একদম খৰছ হয় ন আৰু ইপিনে হেৰি আছেই তিলৰ পিঠা আছেই তেনেকাই আৰু বে বিধে বিধে কেইটামান বনাম আৰু আপুনি এইবাৰ কি কৰিছেনো হয় হয় হয় হয় আহিছেই আৰু এতিয়া হয়নে নাই বিহুটো হয় আপুনিও পাৰিলে আহিব আমাৰ ঘৰত হয় হয় হয় চুঙা পিঠাটো মানে বনোৱাৰ হেৰিটো কেনেকে বাৰু মই মানে এইটো নাজানো ক'বা নেকি হয় হয় হয় হয় বাঁহৰ চুঙাত হ'বলা হয় নেকি হয় অঁ হয় অঁ এক ঘন্টা ডেৰ ঘন্টাৰ পিছত হৈ যায় ন ত' সহজেই বাৰু হয় হয় এনেই কিছুমানে গাখীৰ দিয়ো বনায় সেই পাৰি ন তেনেকা হয় হয় এই বনাব লাগিব এইবাৰ ভাবিছোঁ সেয়ে বনাওঁ কি হয় আৰু ক'ব নোৱাৰোঁ আৰু এনেই ট্ৰাই কৰোঁ আৰু কি হয় হয় আপুনিও পাৰিলে আহিব আৰু এতিয়া মাতিছোঁ ঘৰত ঘৰৰ চবকে লৈ আহিব ভন্টী বাইদেউ হয়নে নাই বাকী এনেই হয় আহিব দিয়ক হাঁ হয় হয় হয়